ইংৰাজী ভাষাৰ দৰে অসমীয়াটো স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ দুটা ভাগত ভাগ কৰিব পাৰি অ আ হস্ৰ ই দীৰ্ঘ ঈ আদিবোৰ হৈছে স্বৰ বৰ্ণ আৰু ক খ গ ঘ ঙ আদিবোৰ হৈছে ব্যঞ্জন বৰ্ণ এই বৰ্ণসমূহক উচ্চাৰণৰ স্থান অনুযায়ী আকৌ ভিন ভিন ভাগত ভাগ কৰিব পাৰি অ আ ক খ ক ঘ ঙ হ এইকেইটা বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হৈ কাৰণে ইহঁতক কণ্ঠ বৰ্ণ বোলে হস্ৰ ই দীৰ্ঘ ঈ এ ঐ প্ৰথম চ দ্বিতীয় ছ বৰ্গীয় জ ঝ ঞ তালব্য় শ এই বৰ্ণকেইটা তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক তালব্য বৰ্ণ বোলে আকৌ ঋ মূৰ্ধন্য ট মূৰ্ধন্য ঠ মৰ্ধন্য ড মৰ্ধন্য ঢ মৰ্ধন্য ণ ৰ মূৰ্ধন্য ষ এই বৰ্ণকেইটা মুৰ্ধা বা মূৰৰ পৰা উচ্চাৰিত হয় গতিকে ইহঁতক মূৰ্ধন্য বৰ্ণ বোলে আকৌ দন্ত ত দন্ত থ দন্ত দ দন্ত ধ দন্ত ন ল ৱ দন্ত স এইকেইটা বৰ্ণ দাঁতৰ পৰা উচ্চাৰিত হয় গতিকে ইহঁতক দন্ত বৰ্ণ বোলে ও ঔ হস্ৰ উ দীৰ্ঘ ঊ প ফ ব ভ ম ওঠৰ পৰা উচ্চাৰিত হয় গতিকে ইহঁত ঔস্থ বৰ্ণ ঙ ঞ দন্ত ন মূধৰ্ণ ণ আৰু ম ইহঁত নাকৰ পৰা উচ্চাৰিত হয় গতিকে ইহঁত অণুনাসিক এনেদৰে অসমীয়া বৰ্ণসমূহক দন্তমূলীয় মূৰ্ধন্য তালব্য পচ্য তালব্য ক কণ্ঠ কণ্ঠীয় দন্তুস্থ দন্তীয় আদি বিভিন্ন ভাগত ভাগ কৰিব পাৰি উচ্চাৰণৰ দৰে ব্যাকৰণৰ ক্ষেত্ৰতো অসমীয়াত হিন্দী ভাষাৰ দৰে কাৰক বচন কাল পুৰুষ লিংগ আদিবোৰ থকা দেখা যায় এই প্ৰত্যেকৰে বৈশিষ্ট্যবোৰ ভিন ভিন